মোৰ জীৱনত প্ৰথম আনন্দৰ সময় আহিছিল যে ঊনৈছশ ছয়াশী চনত মই যেতিয়া পোন প্ৰথমবাৰবাৰ মেট্ৰিক পাছ কৰোঁ অৰ্থাৎ এইচ এছ এল চি এক্সামিনেশ্যন তেতিয়া প্ৰথম স্থানত লৈ পেলাই উত্তীৰ্ণ হৈছিলোঁ তেতিয়া মনত এটা আনন্দ আৰু ভগৱানৰ ওপৰত এটা বিশ্বাস আহিছিল আৰু তাৰ কাৰণে

অঁ উত্তৰ লখিমপুৰ

উত্তৰ লখিমপুৰ ঢকুৱাখানাত থকা বাসুদেৱ থানত এভাগি শৰাই আগবঢ়াইছিলোঁ আৰু যেতিয়া মই ডক্টৰ আম্বেদকাৰ বটা লাভ কৰিছিলোঁ বা লোক কৃষ্টি সাধনা বঁটা অসম চৰকাৰৰ পৰা যেতিয়া লাভ কৰিছিলোঁ তেতিয়াও মোৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি গুৰু ভকতক নিমন্ত্ৰণ কৰি সেৱা শুশ্ৰূষা কৰাৰ নাম কীৰ্তন কৰাৰ এটা ব্যৱস্থা কৰিছিলোঁ আৰু যেতিয়া মই দিহানাম শিকোৱা দলবিলাকে প্ৰতিযোগীতাত শ্ৰেষ্ঠ স্থান লাভ কৰে তেতিয়া মোৰ এটা আনন্দৰ মানসিকভাৱে মই আনন্দ অনুভৱ কৰোঁ আৰু সেই অনুভৱ হিচাপে তেওঁলোকক মোৰ গৃহলৈ যিসকলে পুৰস্কাৰ প্ৰাপ্ত হয় সেই দলসমূহ মোৰ গৃহলৈ আহে আৰু মোৰ গৃহতে নামৰ অনুষ্ঠান পাতি আমি সকলোৱে মিলি ওচৰ চুবুৰীয়া সকলো নাম প্ৰেমত আমি উদ্ভুক্ত হৈ পৰোঁ